আমি পাকঘৰত আজৰি সময়ত খোৱা বনোৱা সময়ত যাওঁ আৰু সকলোৱে আলোচনা কৰোঁ ইজনে সিজনক হেল্প কৰি দিওঁ কোনোবাই ৰুটি বনালে কোনোবাই ভাজি অকণমান বনাই দিওঁ এনেকুৱাকৈ আমি সকলোৱে মিলামিচাকৈ পাকঘৰত কৰোঁ আৰু ইজনে সিজনৰ কথা বতৰা পাতোঁ নিজৰ নিজৰ অসুবিধাবিলাকো কওঁ সিজনে সিজনক দিনটো খোৱাবস্তু আমি কোনে কি ভাল পায় সেইবোৰ কথা পাতোঁ ইজনে ক'লে ঠিক আছে মই বোলে আমুকটো ভাল পাওঁ মই এইটো ঠিক আছে মই এইটো তোমাক এইটো বনাই দিছোঁ এনেকৈ কিছুমান আলোচনা হয় আমাৰ খোৱাবস্তুখিনিও ৰুচি লগাকৈ বনায় কোনোবাই যদি ৰুটি বনায় কোনোবাই ভাজি দিয়ে কোনোবাই বেলি দিয়ে কোনোবাই বোলে আমুকটো ধুই দিয়ে এই সেইসকলে আমি পাকঘৰত সকলোৱে মিলামিচাকৈ সেইবিলাক আজৰি সময়ত সেই আমি কথা পাতোঁ আৰু দৰকাৰ হ'লে আমি এই সুখ দুখৰ কথা পাতোঁ পাকঘৰত ওলাই আহি তেনেকুৱা ধৰণৰ কথা আৰু নিজৰ এই বোলে কিবা সুবিধা অসুবিধাৰ কথাবিলাকো আমি আলোচনা কৰোঁ পাকঘৰতেই এই খোৱাবস্তু বোলে আমুকে মই এইটো ভাল পাওঁ তেতিয়া সেইটো বনাই দিয়ে তেনেকৈ ইজনে বনাই দিলে মই বোলে আমুকটো ভাল পাওঁ সেইটো মই বনাওঁ ৰ'বা বোলে মই আকৌ সেই বস্তুটো বনাই দিওঁ বোলে আজি বোলে আমুক খাবলৈ মন গ'ল বোলে এই মাংসকে খাবলৈ মন গ'ল আকৌ মাংস আনোঁ বজাৰৰপৰা মাংসকে অকমান বনাই দিলোঁ এনেকুৱা ধৰণৰ হয় আৰু আলোচনাবিলাকো হয় পাকঘৰত ভাল লাগে সকলোৱে মিলি জুলি এইবিলাক বনাওঁ খোৱাবস্তু মাংসকে বনাওঁ বোলে আজি বোলে আমুক মাংস খাবলৈ মন গ'ল আনিলোঁ বজাৰ কৰি আনি ধুনীয়াকৈ বনালোঁ চবেই মিলামিচাকৈ পাকঘৰত বনাওঁ এই সেইখিনি আমি এই মিলামিচাকৈ কৰোঁ সেই পাকঘৰত সেইখিনিয়ে আৰু কথা বতৰা আলোচনা হয় সকলোৱে মিলি সকলোৱে মিলি আৰু এইবিলাকে আলোচনা হয় কাৰ কি প্ৰবলেম আছে কাৰ কি সুবিধা অসুবিধা আছে এই ঘৰৰ সকলোৱে মিলি সেইবিলাকে আমি আলোচনা কৰোঁ খোৱাবস্তুও বনাওঁ ফুচুৰি কথাও ওলাই আমাৰ এই পাকঘৰতে সেইবিলাক হয় আৰু আমাৰ সকলোৰে মিলামিচাকৈ সেইবিলাক কৰোঁ ভালো লাগে কথা বতৰা পাতি সেইখিনি আজৰি সময়ত আমি পাকঘৰতে সোমাই এইবিলাক কাম কৰোঁ এই ভালেই লাগে পাকঘৰত আৰু ঘৰৰ ইজনে সিজনক সহায় কৰি দিওঁ এই বোলে কিবা এটা বনাব লাগে এই অঁ ঠিক আছে মই তোমাক সহায় কৰি দিম এনেকুৱা ধৰণৰ আমি কথা পাতি মেলি পাকঘৰত সেইবিলাক কৰোঁ অঁ ভাল লাগে কটাই পাকঘৰত সকলোৱে মিলি মিলি কামবিলাকো কৰোঁ খুব ভাল লাগে